বৰ্তমান পৰিস্থিতিত বিজ্ঞাপন আৰু অধিক লোকত ঢুকি পোৱাৰ কিছুমান উপায় বহুত ধৰণৰ যেনে আপুনি তাঁতৰ মেচিন আনি তাঁতত মানে তাঁত বয় মেচিনৰ দ্বাৰা তাঁত মেচিনত তাঁত বৈ মানুহে বহুত ধৰণৰ আমদানি কৰিব পাৰে দুটকা দুই পইচা কমাব পাৰে আৰু বিজ্ঞাপনৰ দ্বাৰা আপুনি কুকুৰা হাঁহ পালন কৰিব পাৰে মেচিনৰ দ্বাৰাই আৰু এৰী মুগা চাদৰ আমদানী কৰিব পাৰে বহু ধৰণৰ মানে সুবিধা আছে আমাৰ আৰু আজিকালি চব ধৰক চব বস্তুৰে বৈজ্ঞানিক দ্বাৰাই বৈজ্ঞানৰ দ্বাৰাই হয় আৰু যেনে আমি এতিয়া তাঁত বোৱা কটা কৰি পেলাই আমি ঘৰখন চলিব পাৰোঁ ইয়াতে কুকুৰা হাঁহ পুহি পেলাই আমি বহুত ধৰণৰ সমস্যাৰ পৰা সুবিধা পাওঁ আৰু বিজ্ঞানৰ চব কিছুমান বস্তু আজিকালি বিজ্ঞানৰ দ্বাৰা মেচিনৰ দ্বাৰাই হয় সকলো ধৰণে যিকোনো কাম যিকোনো কাম মানে বিজ্ঞাপনৰ দ্বাৰাই আমাৰ হয় মানে ঘৰৰ মানে বোৱা কটাৰ পৰা আদি কৰি কুকুৰা হাঁহ মেচিন মানে চব ধৰণৰ আমি সহায় পাওঁ